হয় যোৱা এমাহৰ আগত মই এখন বাছৰ পৰা পৰিলোঁ তাৰ পিছত প্ৰায় মই মোৰ সেই ঘটনাত মোৰ হাত এখন ভাঙিল তিনদিনমানৰ কাৰণে মই বেড ৰেষ্টত মানে হস্পিতেলত আছিলোঁ আৰু তাৰ পিছত মই ঘৰলৈ আহিলোঁ ঘৰলৈ আহি ঔষধ পাতি লোৱা হ'ল আৰু মোৰ সেইবাৰ মানে প্ৰথমবাৰ হাত ভাঙিছিল তো এইটোকাৰণে মোৰ মানে অলপ মনত থবলগীয়া ঘটনা এইটো